ছাৰ মই কাম এটাৰ কাৰণে এফালে গৈছিলোঁ হ'লে কিবা আধাৰ কাৰ্ডখন লিংক কৰিব লাগে মোবাইলত ডাউনল'ড দিব লাগে মই এইটো মানে জমা দিবৰ কাৰণে আজিকালি প্ৰায় অনলাইনে ডিজিটেল যুগ সেইকাৰণে ডিজিটেল ইণ্ডিয়া সেইকাৰণে আজিকালিতো প্ৰায় ডাউনলোডেই দিব লাগে সেইকাৰণে মই স্কেন কৰিবলৈ কিবা কোৱা হৈছিল মই মানে একো বুজিয়ে পোৱা নাই মানে সেইকাৰণে মানে আপোনালৈ এইটো মেছেজটো মানে মই দিছোঁ মানে মই আধাৰ কাৰ্ডৰ স্কেন কৰা আমুক তামুক এইবিলাক মই একোৱে বুজি পোৱা নাই মই বৰ্তমান মানে ঘৰতে ৰাস্তা চাইডতেই বহি আছোঁ আৰু মই মানে এইবিলাক কেনেকৈ কি কৰিব লাগে একোৱে বুজি পোৱা নাই আধাৰ কাৰ্ডখন মোবাইলত কেনেকৈ ডাউনলোড দিয়ে কেনেকৈ কি স্কেন কৰি কেনেকৈ কি কৰে কেনেকৈ বা ডাউনলোড দিয়ে মই মানে এইবিলাক বিশেষ একোৱে বুজি পোৱা নাই আপুনি এজন জনা শুনা মানুহ সেইকাৰণে আপোনালৈ মেছেজটো দিছোঁ আপুনি যদি কিবা মোক সহায় কৰিব পাৰে আৰু মানে এইটো মোক কৰি দিলেই হ'ব কেনেকৈ স্কেন কৰিব লাগে কেনেকৈ স্কেন কৰি প্ৰতিলিপি জমা দিব লাগে কেনেকৈ মানে কিয় এইবিলাক প্ৰয়োজন হৈছে সেইটো মানে ভালকৈ বুজাই দিলেই হ'ব